অ' হেল্ল' অ'আপুনি টেক্স দিয়া নাই নহয় মই চাই মেলি ক'ম বাৰু আপোনাক অ অ এনে আপুনি কিমানমান দিম বুলি ভাবিছে অ অ ঠিক আছে বাৰু মই চাই আপোনাক জনাম মই গধূলিলৈ আপোনাক জনাই দিম অ ঠিক আছে আপোনাক মই ক'ম বাৰু অ হ'ব